ঐ ৰাণীমা অঁ আজি ফুৰিবলৈ যাবা নেকি সন্ধিয়া অলপ আবেলি সময়ত আৰু ধনশিৰি পাৰৰ ফালে অঁ আৰু লগতে অমিলা পমিলা এইবোৰ ৰূপা বিতা ইহঁতকো লৈ ল'বা তাত বোলে মাছ মাছ ঢেৰ ওলাই আছে আৰু ঢেঁকীয়া আগো ছিঙিম সৰিয়ঁহ খেতি আছে এইবোৰ চাই ভাল লাগে যে চাইও আহিম ফুৰিও আহিম আৰু গধূলি সময়ত বতাহ খাই আহিম ঠাণ্ডা দেই অঁ কৈ দিবা ম মাছ বহুত ওলাই আছে বোলে নদীত নদীত আৰু ওচৰতে যে পাৰ্ক আছে সেয়াতো সোমাম আকৌ অলপ বতাহ খাম বহিম অঁ অলপ খোৱা বস্তু লৈ যাব লাগিব আৰু ন অঁ চাহ ৰুটি চাহ ৰুটি পাৰ্কত অলপ বহি লেকচাৰ মাৰিবও লাগিব আৰু তাৰ মাছ পাওঁ যদি তাত মাছ অলপ কিনি আনিব পাৰিম ঢেঁকীয়া ছিঙিম বৰ ধুনীয়া ধুনীয়া ঢেঁকীয়া ওলাই আছে কচু থুৰি কচু থুৰিও আছে

অঁ অঁ কটাৰী এখন লৈ ল'বা নহ'লে হাতেৰে ছিঙিবলৈ দিগদাৰ হ'ব নহয় আবেলি চাৰিটামান বজাত গ'লে হ'ব নেকি অঁ একেলগে যাম আৰু কেইবাজনীও গ'লেহে মজা লাগিব হয়নে অঁ গ'লে কি ভাল লাগিব আৰু ওলাবা তেনেহ'লে বতৰো ভাল আজি অঁ অঁ আৰু বতৰো ভাল আজি

অঁ অঁ অঁ অঁ বতৰ ভাল আজি যাবলে ফুৰিব ফুৰা বতৰ হ'ব দিয়ক তেনেহ'লে দেই